অঁ আপুনি ইলেক্ট্ৰিচিটি প্ৰজ্ঞানদা হয় নহয় বাৰু এই মই এইফালে ৰশ্মি বৰাই কৈছিলোঁ মানে মোৰ ঘৰটো বনালোঁ অলপ ৱাৰিং কৰিবলগীয়া আছে অঁ নতুনকৈ যে বনাইছিলোঁ ঘৰটো ছকোঠালী মানে ৱাইৰিঙ কৰিব লাগে মোৰ আপুনি এতিয়া আহিব পাৰিব নেকি বাৰু লাইট মানে কি আৰু এটা ৰূমত কোনবা ধৰণৰ পৰ্টিকটোত দুটা লগাম বুলি ভাবিছোঁ তাৰপিছত অঁ ৰূম ছটা আছে

অঁ ঠিক আছে বৰ্ড কিন্তু কেইবাখনো লগাব ফ্ৰীজ লগাবলৈ লাগিব ধৰক হেৰি ইনভাৰ্টাৰ লগাবলৈ লাগিব বৰ্ড কেইবাখনো আনিব লাগিব সেইটো কাৰণে আপোনাক মই ঘৰলৈ মাতিছোঁ অঁ এনেই আপুনি কেইটা বজাত আহিব পাৰিব

কাম এটা কৰিব আপুনি আজি আহি চাই যাবহি পাছত চাই কাইলৈ মানে আগবেলাতে তেতিয়া লগাই দিবহি আকৌ ৱাৰিং কৰিবহি পাৰিব অঁ

অঁ নহ'লে আৰু এজন লগত লৈ আহিব তেতিয়া অলপ উজু হ'ব আৰু

অঁ ঠিক আছে আহিব আহিব বুলি আশা থাকিল